আমাৰ ভাৰতত বহুখিনি কিছুমান মানুহে ইটো ধৰ্ম আৰু ইটো ধৰ্ম লৈ বহুখিনি বাৰ্তালাপ কৰে লগতে বহুখিনি উপলুঙা কৰে আমাৰ ভাৰতত বিশেষকৈ হিন্দু ধৰ্ম আৰু মুছলমান ধৰ্মৰ লগত বেছি তুলনা কৰা হয় কাৰণ মুছলমান ধৰ্মক আমি একেবাৰে বেলেগ ধৰ্ম বুলি হেৰি কৰে এওঁলোক একেবাৰে বেলেগ ধৰ্ম আৰু আমাৰ হিন্দু ধৰ্মৰ মানুহে তেওঁলোকক বহুখিনি উপলুঙা কৰে তেওঁলোকৰ চবখিনি ক্ষেত্ৰত তেওঁলোকৰ লগত থাকিব নিবিচাৰে তেওঁলোকৰ লগত খাব নিবিচাৰে কিছ ভাল নাপায় সেনেকুৱাত মানে মুছলমান ধৰ্মৰ মানুহক ভাল নেপায় কিছুমান আমাৰ ভাৰতৰ হিন্দু মানুহে বহুখিনি উপলুঙা কৰে তেনেকৈ কিছুমান মুছলমান মানুহেও হিন্দু মানুহৰ লগত থাকিব নিবিচাৰে ভাল নাপায় ধৰ্মৰ লগত বহুখিনিয়ে মানে তুলনা কৰে উপলুঙা কৰে কিন্তু মোৰ পিনৰ পৰা এয়াই যে মানুহ মানুহেই ধৰ্ম বেলেগ হ'ব পাৰে কিন্তু মানুহ মানুহেই মানুহৰ লগত সদায় মিলি থাকিব লাগে মানুহে বুজিব লাগে মানুহে মানুহক বুজিব লাগে ধৰ্মৰ লগত সিহঁতি সিহঁতৰ নিয়মত চলিব আমি আমাৰ নিয়মত চলিম মোৰ পিনপা মই এইটোৱে জানো যাতে কোনো মানুহক ঘৃণা কৰিব নালাগে কোনো ধৰ্মক ঘৃণা কৰিব নালাগে আমাৰ ভাৰতখনত বহুখিনি মানুহে এনেকৈ ভাবে যে সেইটো ধৰ্মৰ মানুহক ভাল নালাগে সেই ধৰ্মৰ মানুহটোৰ লগত থাকিম সেই ধৰ্মৰ মানুহটো তলখপিয়া সেই ধৰ্মৰ মানুহ ওপৰ সেইবোৰ ভাৱনা মনলৈ আনিব লাগে মানুহ মানুহেই ধৰ্ম বেলেগ হ'ব পাৰে কিন্তু মানুহটো মানুহেই হয় সেইবাবে সদায় মানুহ মিলি থাকিব লাগে ভালকৈ থাকিব লাগে মানুহৰ মানুহৰ লগত ধৰ্মৰ লগত তুলনা কৰিব নালাগে সদায় মানুহৰ হেৰি বৈচিত্ৰ্যৰ মাজত একতা বজাই ৰাখিব লাগে সদায় মানুহক বুজি পাব লাগে যাতে সেই মানুহৰ লগত ধৰ্ম তুলনা কৰিব নালাগে আৰু বিশেষকৈ আমাৰ সমাজত আমাৰ ভৰতত ধৰ্ম বা মানুহৰ লগত মানে মুছলমান আৰু হিন্দু বা খ্ৰীষ্টান এই ধৰ্মৰ লগত মানে বহুতখিনি কাজিয়া হয় ঘিণ ভাৱ কৰে থাকিব নিবিচাৰে তুলনা কৰে উপলুঙা কৰে যাতে সেইটো ধৰ্ম এনেকুৱা ওপৰত তলত সেইবোৰ কৰিব নালাগে আমি যাতে মানুহ হৈ জন্ম লৈছোঁ ইয়াত ভগৱানে আমাকতো সৃষ্টি কৰাত সৃষ্টি কৰিছে আমাকতো ধৰ্মৰ লগত এনেকুৱা তেনেকুৱা সেইটোতো কৰা নাই মানুহেই এইবোৰ কৰি লৈছে নিজে নিজে সেইকাৰণে যাতে চবেই ভালদৰেই থাকক চবেই মিলি থাকক কোনো কাৰো ধৰ্মৰ লগত একো ঘিণ ভাৱ একো উপলুঙা কৰিব নালাগে মানুহ সদায় ভালদৰেই থাকিব লাগে ভালকৈ মিলি পাতি বুজি থাকিব লাগে যাতে সদায় যাতে ভাল হয় যাতে আমাৰ যদি বিপদ হয় তেওঁলোকে আমাক সহায় কৰিব পাৰে তেওঁলোকৰ যদি বিপদ হয় আমি সহায় কৰিব পাৰোঁ আমি যাতে সদায় ভালদৰে থাকোঁ সেইবাবে আমি মই মোৰ মোৰ পানৰ মোৰ পিনৰ পৰা যাতে মানুহ মানুহ সদায় মিলি থাকিব লাগে ধৰ্মৰ লগত কেতিয়াও তুলনা কৰিব নেলাগে